পক্ষপাতিত্ব মানে তেনেকেতো হোৱা নাই কিন্তু এই ডেকা বয়সতে গুছি গৈছিলোঁ ন শ্বিলঙত বহুত মাজতে কাম কৰিলোঁ সেইসময়ত শ্বিলং মানে অলপ ভয় লগা আছিলে যেতিয়া সিহঁতে নিজতকৈ অলপ বেলেগ ধৰণৰ মানুহ দেখে অলপ ক'লা মলা মানুহ ত' তেতিয়া অলপ মানে সন্দেহৰ দৃষ্টিৰে চাই চাগে বা খং কৰে চাগে যে বাহিৰৰ মানুহ আহি ইয়াত কাম কৰি আছে তেনেকুৱা হ'ব পাই ভালদৰে নাজানোঁ কিন্তু তেনেকুৱা কিছুমান অভিজ্ঞতা হ'ল এবাৰ দুবাৰ এজন দুজনৰ লগত কাজিয়া কাজিয়াটো মইয়ে কাজিয়া তাতে আৰু বেলেগৰ ঠাইত ক'ত কাজিয়া কৰিম মোকে তেনেকে ধমকি চমকি দিলে যিহেতু মালিকৰ আণ্ডাৰত যিহেতু আছিলোঁ তেনেকে ভয় খোৱা নাই কাম কৰোঁ আকৌ সময় মতে আহি পাওঁ ৰুমত এনেকে গেট বন্ধ হৈ যায় তেনেকে একো হোৱা নাই কিন্তু সেই সেইবোৰ অলপ ছলপ হৈছিল আৰু এতিয়াতো আৰু আৰু মানে বহুত ভাল সময় আজিকালি দিনত বাৰু সেইবোৰ কমিছে শুনোঁ বাৰু কমিছে ভাল কথা তেনেকুৱা আৰু